বছৰ বছৰ ধৰি অসমৰ সমাজ আৰু অৰ্থনীতিত বহুতো সলনি দেখা গৈছে যেনে আগৰ অসমত থলুৱা খাদ্য সাজ পোছাক সকলোবোৰ সু শৃংখল হিচাপে আছিল কিন্তু আজিৰ সমাজত অসমীয়াৰ সাজ পোছাক খুবেই ভিন্ন দেখা গৈছে যাৰ ফলত আমি অসমীয়াৰ অসমীয়া হিচাপে স্বীকৃতি দিবলৈও অলপ কঠিন হৈছে আমি অসমীয়া হিচাপে যি চাদৰ মেখেলা পৰিধান কৰিব লাগে সেয়া নকৰি বাহিৰৰ দেশৰ জিন্স লং পেণ্ট চাৰ্ট টি চাৰ্ট ইত্যাদিহে আমি পৰিধান কৰোঁ আগৰ আগৰ সমাজত থলুৱা খাদ্য যেনে চিৰা জলপান সান্দহগুড়ি পিঠাগুড়ি ইত্যাদি সকলোৱে সকলোৱে গ্ৰহণ কৰিছিল কিন্তু আজিৰ সময়ত পিঠাগুড়ি সান্দহগুড়ি প্ৰায় লোকে চিনিয়ে নেপায় যাৰ ফলত আমাৰ অসমীয়াৰ সাংস্কৃতিক দিশটো অলপ পিছ পৰি গৈছে ব্ৰিটিছসকলৰ আগমনত ব্ৰিটিছসকলে লং পেণ্ট জীন্স চাৰ্ট সেইবোৰ আমাৰ অসমীয়াবোৰক দেখাই গ'ল আৰু কেক পেষ্ট্ৰী বিস্কুট ৰসগোল্লা ইত্যাদি মিঠাই খাবলেও শিকাই থৈ গ'ল যাৰ ফলত আজি অসমীয়াৰ সমাজখনে আমাৰ থলুৱা ৰীতি নীতি এৰি পেলাই সেইবোৰতহে বেছি মগ্ন হৈছে আগৰ আমাৰ অসমীয়াৰ যিবোৰ উৎসৱ থাকে সেইবোৰ আজিকালি পালন কৰা খুব কমেই দেখা যায় যিবোৰ আমাৰ নিজৰ থলুৱা উৎসৱ নহয় সেইবোৰহে অসম অসমীয়াবোৰে বেছিকৈ পালন কৰিব লৈছে যেনে খ্ৰীষ্টমাছ হওক দেৱালী হওক বা ইত্যাদি উৎসৱ পাৰ্বণে হওক সেইবোৰহে আজিৰ সমাজত বেছিকৈ প্ৰচলিত হৈছে আমাৰ আগৰ যিবোৰ সত্ৰীয়া সাংস্কৃতি বা বিভিন্ন ধৰণৰ উসৱ পাৰ্বণ আছিল সেইবোৰ আজিৰ অসমীয়াৰ সমাজত আমি খুব কমেই দেখিবলৈ পাইছোঁ আৰু আগত ব্যক্তি আগৰ প্ৰাচীন কালৰ যিবোৰ ব্যক্তি তেওঁলোকৰ খুবেই কম ৰোগ আছিল আৰু ৰোগ হোৱা প্ৰায় কমেই দেখা গৈছিল যাৰ ফলত আগৰ ব্যক্তিবিলাক সু সুস্থ আৰু নিৰোগী হৈ জীৱন নিৰ্বাহ কৰি আছিল কিন্তু আজিৰ সমাজত আমি বিভিন্ন ৰোগ দেখিবলৈ পাইছোঁ সৰুৰ পৰা ধৰি আদসীয়ালৈকে আমি বিভিন্ন ৰোগ দেখা দেখা পাইছোঁ চকলেট বিস্কুট কেক পেষ্টি ইত্যাদি আমি গ্ৰহণ কৰি ডায়বেটিছ ডায়বেটিছ নামৰ ৰোগত আমি আক্ৰান্ত হৈ ঢুকুৱাও আমি দেখা পাইছোঁ যাৰ ফলত আজিৰ আজিৰ যুৱক যুৱতীসকলে অকল বাহিৰৰ পেকেটৰ বস্তু হওক বা মিঠাযুক্ত বস্তুৱে হওক বেছিকৈ গ্ৰহণ কৰিব লৈছে যাৰ ফলত অকাল মৃত্যুৰ সন্মুখীন হ'ব লগা হৈছে আজিৰ প্ৰজন্মবোৰ আজিৰ প্ৰজন্মবোৰে আগৰ ৰীতি নীতি থলুৱা সাজ পোছাক খাদ্য সেইবোৰ আজি চিনিয়ে নাপায় যাৰ ফলত আমাৰ অসমীয়া হৈ আমি অসমীয়াৰ অসমীয়াৰ চিন দিবলে পৰা নাই আমি অসমীয়া হৈও বেলেগ বেলেগ বিভিন্ন জাতিৰ উৎসৱ পাৰ্বণ আমি উদযাপন কৰিবলৈ লৈছোঁ আমি অসমীয়া হিচাপে বিহুটো হৈছে আমাৰ জাতীয় উৎসৱ আমি বিহুটো আমাৰ বিহু আমাৰ বিহু হৈছে অসমৰ প্ৰাণ যাৰ ফলত আমি অসমীয়া হিচাপে নিজকে স্বীকৃতি দিব পাৰোঁ আৰু আজিৰ প্ৰজন্মই আধুনিক নৃত্য পৰা ধৰি বিভিন্ন নৃত্যসমূহ জানে কিন্তু বিহু নৃত্যহে নেজানে যাৰ ফলত আমাৰ অসমীয়া সমাজখনে বিভিন্ন বিভিন্ন সলনি দেখা পাইছে আৰু আমাৰ অসমখন চাহ খেতিৰ বাবে খুবেই বিখ্যাত আৰু আমাৰ অসমৰ চাহপাত বিভিন্ন ঠাইলৈ যেনে বাহিৰৰ দেশতো ৰপ্তানি কৰা হয় আৰু অসমত অসমৰ চাহ বিভিন্ন ঠাইত ৰপ্তানি কৰা হয় আৰু আৰু সেই চাহ আমাৰ অসমৰ প্ৰাণ হয় আৰু সেই চাহে বিভিন্ন ঠাইত গৈ পেলাই বিভিন্ন লোকৰ মনত আশ্ৰয় লৈছে